অসমীয়া ভাষাটো মই এগৰাকী অসমীয়া মানুহ গতিকে অসমীয়া ভাষাটোৰ প্ৰতি মোৰ বৰ দুৰ্বলতা থকাৰ নিচিনাই আছে আৰু অসমীয়া ভাষাটোক মানে গোটেই বিশ্বতে বিয়পি পৰক সেইটোৱে ভাবো কাৰণ অসমীয়া ভাষাটোৰ নিচিনা শুৱলা ভাষা শুনিবলৈ বোধহয় আন ভাষা সেনেকুৱাকৈ মই বিচাৰি নাপাম আৰু অসমীয়া ভাষাৰ যিখিনি শুনি শুৱলা লগাৰ ওপৰতো আৰু আমাৰ কিছুমান ঠাইৰ যিহেতু আমাৰ অঞ্চল বিশেষে ভাষাটোৰ ৰূপবোৰ অলপ বদলি হৈ যায় তাতে কিছুমান ঠাইৰ ভাষাটোৰ লগত কিছুমান ভাষাৰ যদিও মানে হেৰি নাথাকে মিল শুনাত হেৰি নাথাকে কিন্তু কিছুমান ক্ষেত্ৰত আমি শব্দৰ যিবোৰ মানে ইকনমি অফ ৱৰ্ডচ বা টাইমিঙৰ ক্ষেত্ৰত কিছুমান ছৰ্ট হেৰিত ইমান সুন্দৰকৈ কথাবোৰ হৈ যায় টাইমিং ডিউৰিছনটো খুব কম ছৰ্ট ছেণ্টেন্সত আমি বহুত কথা প্ৰকাশ কৰিব পাৰোঁ আৰু অসমীয়া ভাষাটোৰ লগত আৰু এটা কথা আছে যে অসমীয়া ভাষাটো আমি যদি অনা অসমীয়া এগৰাকীক যদি আমি কথাবোৰ অলপ ধীৰে ধীৰে কৈ পেলায় ক'ব বিচাৰো তেতিয়া কিন্তু অলপ সময়ৰ পিছত হয়টো যোনে শুনে তেওঁ কথাটো বুজি পায় গতিকে অসমীয়া ভাষাটোৰ প্ৰচাৰ হোৱাটোৱে মই বিচাৰো সকলোৱে যেন অসমীয়া ভাষাটো ইউজ ব্যৱহাৰ কৰক সিমানেই ধন্যবাদ